আমাৰ পৰিয়ালৰ মাজত মোৰ চিনাকি মানুহৰ মাজত আমাৰ মোৰ মানুহজনেও খেতি ব্যৱসায় কৰে খেতি বাতিও কৰে আমি আমাৰ প্ৰায়ভাগ ধান খেতিয়ে কৰা হয় পানীৰ যিহেতু সমস্যা সেই মানে পানীৰ সমস্যাৰ কাৰণেই আমি কি মানে মানে শাক পাচলি শস্যৰ খেতি খুব কম কৰা হয় আৰু মোৰ ওচৰ পাঁজৰ মোৰ চিনাকি মানুহ তেওঁলোকো মাাটি মানে পানীৰ সমস্যা কাৰণেই খুব কম খেতি কৰে আৰু আজিকালি আমাৰ প্ৰায় গাঁও অংশ মানে যিখিনি আমি ঠাইত আছোঁ সেই ঠাইখিনি মানে প্ৰায় টাউন চহৰ অঞ্চলৰ নিচিনাই হৈ পৰিছে মাটিৰ অংশ কমি আহিছে তথাপিতো যিখিনি আছে সেইখিনিত মানুহে অলপ চলপ খেতি কৰে সেয়ে তেওঁলোকে তেওঁলোকে তাত ফুলকবি ঊলকবি ফ্ৰেন্সবিন ডাংবদি তিতাকেৰেলা তিয়ঁহ জিকা বেঙেনা জাতিলাও মূলা লাই এইবিলাক শাকৰেই খেতি কৰে আৰু আলু খেতি কৰে কিছুমানে বিলাহীও খেতি কৰে আৰু কিছুমান কিছুমান দেখিবলগীয়া হৈছে দেখিবলৈ পাইছোঁ মানুহে চৰকাৰ বিজ্ঞানসন্মতভাৱে পদ্ধতিৰে মানে বীজ কিছুমান উন্নত জাতৰ বীজ আনি তাত তেওঁলোকে ৰোপণ কৰি তাৰপৰা বহুত শস্য উৎপাদন কৰিছে আজিকালি প্ৰায়খিনি সুবিধা হৈছে কিন্তু মোৰ সমস্যাটো মানে এনেকুৱা হৈছে কি পানী ক্ষেত্ৰত পানীৰ সমস্যা যদি আমাক চৰকাৰে অকণমান সুবিধা কৰি দিয়ে তেনে ক্ষেত্ৰত মানে পানী পথাৰলৈ যোৱা চিষ্টেমটো পানীৰ যিটো পদ্ধতি ব্যৱহাৰ সুবিধা সেইখিনি কৰি দিলে মানে মানে আৰু মানুহে খেতি কৰিবলৈ সুবিধা পাব মানে কি হয় এতিয়া ধান কাটিলে মানুহে ধান চপালে আৰু তাৰপিছত সেইখিনি সময় এই মানুহে শস্য মানে পথাৰবিলাক প্ৰায় এনেই পৰি থাকে খালীয়েই হৈ থাকে জেগাখিনি সেই খালী হৈ থকা জেগাখিনি মানুহে যদি খেতি কৰিবলৈ লয় তেতিয়াতো আমাৰ মানে বজাৰ বজাৰখন আৰু আমাৰ অৰ্থনৈতিক দিশটো আৰু অলপ শক্তিশালী হ'ব বুলি মই ভাবোঁ মানে চৰকাৰে এই ক্ষেত্ৰত অলপ চকু কাণ চকু দিয়ক প্ৰশিক্ষণ দিয়ক আমাৰ যিখিনি পৰিয়ালৰ চিনাকি মানুহ আছে তেওঁলোকে ব্যৱসায় কৰি চলি আছে আৰু ভৱিষ্যতলৈয়ো আমাৰ যিখিনি এতিয়া যিহেতু চাকৰি বাকৰি নাই তেনে ক্ষেত্ৰত আমি সি খেতি বাতিয়ে কৰিয়ে চলিব লাগিব যিমানখিনি পাৰোঁ যিমানখিনিলৈকে মানে সুবিধা হয় নিজে কৰি মেলি আৰু সিমানখিনিতে খেতি কৰি চলি আছে আৰু যদি চৰকাৰৰপৰা অলপ কিবা সুবিধা হয় তেতিয়াহ'লে আৰু অধিক ধৰক খেতি কৰি নিজে স্বাৱলম্বী হয় আৰু অৰ্থনৈতিক ভেটীটো মানে অলপ ভাল হ'ব বুলি মই ভাবিছোঁ আৰু বাকী এইবিলাকেই খেতি কৰা হয় যিখিনি মই আপোনালোকক অলৰেডী ক'লোৱে আগতে শাক পাচলি আৰু আমাৰ তাতে খেতি কৰাৰ ভিতৰত আমি ৰঙালাও খেতি কৰা হয় ৰঙালাও খেতি আমি উন্নত যিটো উন্নত বীজ এই বীজ বীজ আমি খেতি কৰি আমি মানে কেৰেলা ৰঙালাও আৰু কেৰেলা সেইখিনি আৰু ভোট জলকীয়াও খেতি কৰা হয় ভোট জলকীয়াৰো খেতি মানে বজাৰ আমাৰ ইয়াত বহুতো মানে ভাল কে জি ফ'ৰ চাৰিশ টকা কে জি ভোট জলকীয়াৰ ভোট জলকীয়া মানে বিক্ৰী প্ৰতি কে জিত চাৰিশ টকা আমাৰ ইয়াত মানুহে বহুতো ভোট জলকীয়া খেতি কৰি এখন এখন ঘৰ সংসাৰ চলাইছে আৰু ৰঙালাও বিক্ৰী কৰিও আমি যথেষ্ট উপকৃত হৈছোঁ তিতা কেৰেলাও বিক্ৰী কৰোঁ আৰু নিজৰ ঘৰ সংসাৰখন সেনেকৈয়ে কিছু শাক পাচলি খেতি কৰি ব্যৱসায় কৰি সেনেকৈয়ে চলাই যোৱা হৈছে আৰু ইমানখিনিয়ে ক'লোঁ আৰু ইয়াৰ বিষয়ে যিখিনি আমি আপোনজনৰ ওচৰে পাঁজৰে যিখিনি মই নিজেও কৰোঁ আৰু ওচৰে পাঁজৰত যিখিনিক দেখিছোঁ সেইখিনিৰ বিষয়ে আপোনালোকৰ আগত আজি ইমানখিনিয়ে মই ক'লোঁ